অঁ

এই ঘৰতে ৰেষ্ট লৈ আছোঁ আৰু অঁ ভাবিছোঁ আগতে তুমি কৰাই আছিল দেখোন এ আমি নেক্সট সপ্তাহত যাব পৰা যাব খেতি বাতি উঠিলতো প্ৰগ্ৰাম শেষ হোৱালে শেষ হোৱা নিচিনা হৈছে বাৰু অলপ আছে হৈ যাব এতিয়া সত্ৰত সত্ৰত যোৱা মানুহ বহুত ওলাইছে তাৰ মানে আমাৰ গাঁৱৰ গাঁৱৰ মানুহে কৈছে যে দাদা এনেকে যাওঁ মই বোলো কিয় যাৱ খটৰা ইমান ওচৰতে মই বোলো খটৰা সত্ৰ জয় হনুমন হনুমান আছে আৰু এই ৰাম লক্ষ্মণৰ মূৰ্তি আছে এনে ধৰণৰকৈ খটৰা সত্ৰত গোটেই মূৰ্তিবিলাক মানে তাত খটৰা সত্ৰৰ পৰিচালনা সমিতিয়ে সংৰক্ষণ কৰি ৰাখিছে আৰু সত্ৰত যিটো মহিমামণ্ডিত সেই মহিমামণ্ডিত এটা মন্দিৰ ইয়াত এই যোৱাটো ভাল সকলোৱে এটা সেৱা ল'ব লাগে বিশেষকৈ বিশেষকৈ ৰাম আৰু ৰাম লক্ষ্মণ আৰু সীতা জয় হনুমান ৰামৰ সীতাৰ যি কাহিনী এই কাহিনী অঁ অঁ ভিতৰতে আছে ৰাম লক্ষ্মণ সীতা এনে ধৰণৰ মূৰ্তিও আছে অঁ গাড়ী এই আমি গাড়ী ল'ব লাগিব মানুহ এনেই বিছ বিছজনমান হ'বই আৰু এইখিনি মানুহক লৈ গ'লে ভাল লাগিব দিয়কচোন আৰু আমাৰো ভাল লাগিব তেওঁলোকৰো ভাল লাগিব অঁ তাতে বাৰে বাৰে সুধি থাকে মোক আৰু তাতে খোৱা লোৱা ব্যৱস্থাখিনি কেনেকুৱা খোৱা লোৱা ব্যৱস্থাও আছে তাত এনেই কমিটি ভোজনালয় তাত নিৰামিষ হা নিৰামিষ নিৰামিষ খাদ্য খাব পাৰে অঁ যোগাৰখিনি নিজে হয় অঁ তাত খৰি খেৰো আছে বাৰু কিবা এটা ফিজ দিব লাগিব দিব লাগে এতিয়া খটৰা সত্ৰৰ এতিয়া যে আমাৰ অসমৰ বিখ্যাত এটা সত্ৰ পৰ্যটক বিভিন্ন ধৰণৰ পৰ্যটক আহে আৰু পৰ্যটক পৰ্যটকৰ কাৰণে উন্নত বহুত উন্নত আমি খটৰাত যাওঁ দিনত গৈ আহিব পাৰিম

অঁ অঁ মানে ভাড়া ভাড়া ভাড়া ভাড়াটো অলপ হেৰি চিন্তা কৰিব লাগিব কিমান টকা তেওঁলোকৰ লব লাগিব এজনৰ কিমান টকা

অঁ আৰু